অঁ

অঁ কোৱাচোন পাতিব লগা আছিলে আকৌ ন অঁ গাহৰি ফাৰ্ম এখন ষ্টাৰ্ট কথা ভাবিছিলোঁ তাকে দুইটাই লগ হৈ ফাৰ্ম এখন খুলিব লাগিছিলে অঁ তাকে ফাৰ্ম এখন খুলিব লাগে এনেই ইনভেষ্টটো কেনেকৈ কৰিলে ভাল হ'ব এতিয়া অঁ অঁ নহ'লে দুইটায়ে লোন এটাকে লোৱাৰ ব্যৱস্থা কৰি লওঁ নেকি লওক পইচাটো আমাৰ হ'লে ভাল জাতৰ গাহৰি পোৱালিও আমি বিচৰা কথা আছে নহয় জানো

অঁ অঁ নহয় তেতিয়াহ'লে দুইটাই লগ হৈ পিনি ফাৰ্মখন আৰম্ভ কৰি লওঁ নহ'লে দুইটা আমি একেলগ হৈ কথাখিনি পাতি ল'ম তেতিয়া হ'ব নহ'লে নহয় আমি সময় এটা উলিয়াই পিনি লগ হৈ ল'ম দুইজন তেতিয়া ভালকৈ কথাখিনি পাতিম ঠিক আছে দিয়ক